আমি পালন কৰা সাংস্কৃতিক উৎসৱ বুলি ক'লে বিহুৰ কথা আমি ক'ব পাৰোঁ বিহু আমাৰ হৈছে জাতীয় উৎসৱ বিহু তিনিটা ভাগত ভগাব পাৰি ব'হাগ বিহু মাঘ বিহু আৰু কাতি বিহু তাৰ উপৰিও আমি পালন কৰা উৎসৱসমূহ হৈছে একত্ৰিশ ডিচেম্বৰ এক জানুৱাৰী সৰস্বতী পূজা শংকৰদেৱৰ তিথি মাধৱদেৱ তিথি জন্মাষ্টমী লক্ষী পূজা আৰু তাৰোপৰিও আমি উদযাপন কৰা সাংস্কৃতিক উৎসৱ বুলি ক'বলৈ গ'লে হৈছে ৰাভা দিৱস শিল্পী দিৱস বিশ্ব পৰিৱেশ দিৱস মেদাম মে ফি এই সকলোবোৰ আমি পালন কৰোঁ আৰু আমাৰ জাতীয় উৎসৱ বুলি যিহেতু মই কৈছোঁৱে বিহু বিহু হৈছে আমাৰ বাপতিসাহোন আৰু বিহু আমি তিনিটা ভাগত ভাগ কৰিছোঁ আমাৰ প্ৰধান বিহু হৈছে ব'হাগ বিহু ব'হাগ বিহু হৈছে প্ৰকৃতিয়ে ন ৰূপ লোৱা এক অমূল পৰিৱেশ আৰু বহাগ বিহুৰ প্ৰথম দিনাখনক কোৱা হয় উৰুকা সেইদিনাখন আমাৰ মহিলাসকলে পিঠাপনা জলপান আদিসমূহ প্ৰস্তুত কৰে আৰু দ্বিতীয় দিনা হৈছে গৰু বিহু গৰু হৈছে আমাৰ গৰু আমাৰ গো মাতা বুলি আমি কওঁ যিহেতু আমি গৰুক পূজা কৰোঁ আৰু সেই গৰু বিহুদিনা আমি গৰু গা ধুৱাই নতুন ৰচা দি আমি গৰু বিহু উদযাপন কৰোঁ আৰু তাৰ নেক্স দিনা হৈছে মানুহৰ বিহু মানুহৰ বিহুদিনা আমাৰ কে ডাঙৰসকলক আমি সন্মান কৰোঁ আৰু তেওঁলোকৰ পৰা আমি সেৱা লওঁ বছৰটো যেন ভালে কুশলে যাওক আৰু তাৰ উপৰিও আমি আমাৰ ব'হাগ বিহুত আমি ডেকা গাভৰুসকলে আমাৰ যি বিহু নাচ সেই বিহু নাচ আমি গাঁৱে ভূঞে মাৰোঁ আগৰ দিনত গছৰ তলত বিহু উদযাপন কৰা হৈছিল আজিকালি বিহু গাঁৱে গাঁৱে মাৰে আৰু লগতে আজিকালি ফাংচন হিচাপেও বিহু উদযাপন কৰা হয় তাত প্ৰতিযোগিতামূলকভাৱেও আমি বিহু বৰ্তমান অনুষ্ঠান কৰা হয় আৰু তাৰ পিছতে ক'ব গ'লে মাঘ বিহু আহে মাঘ বিহু হৈছে আমাৰ ভোগালী বিহু মাঘ মাহৰ মাঘ বিহু উদযাপন কৰা হয় মাঘ বিহুৰ প্ৰধান উদ্দেশ্য হৈছে উৰুকাৰ দিনা উৰুকাৰ দিনা আমি ৰাতি ভোজ ভাত খাওঁ আৰু লগতে মেজি পতা হয় মাঘ বিহুত আৰু মাঘ বিহুৰ উৰুকাৰ পাছদিনা মাঘ বিহুৰ দিনা আমি সেই মেজি জ্বলাওঁ আৰু আমাৰ বিহু আমি উদযাপন কৰোঁ আৰু মাঘ বিহুতো সেই ব'হাগ বিহুৰ দৰেই পিঠাপনাসমূহ বনাওঁ আৰু কাতি বিহু হৈছে কঙালী বিহু কাতি বিহুত কাৰণ আমাৰ যিহেতু আমি কৃষিভিত্তিক দেশ হয় আৰু কৃষিভিত্তিক হিচাপে আমাৰ কাতি মাহত আমাৰ ধানসমূহ পকিবলৈ আৰম্ভ কৰে সেইকাৰণে আমি ধানসমূহ কেনেকৈ ভাল হ'ব সেই চিন্তা কৰি আমি খেতি পথাৰত চাকি জ্বলাওঁ আৰু কাতি বিহুক সাধাৰণতে কঙালী বিহু বুলি কয় কঙালী বিহু বুলি ক'লেও কাতি বিহুটো আমি তুলসীৰ তলত চাকি জ্বলাওঁ প্ৰসাদ দিওঁ আৰু পিঠাপনাও বনোৱা হয় আৰু তাৰ উপৰিও আমি শংকৰদেৱৰ তিথি সৰস্বতী পূজা সমূহ আমি পালন কৰোঁ শংকৰদেৱৰ তিথিত নামঘৰত আমাৰ শংকৰদেৱৰ তিথি পালন কৰা হয় আৰু সৰস্বতী পূজা ঘৰ স্কুল কলেজ সকলোতে উদযাপন কৰা হয় আৰু সৰস্বতীক কাৰণ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি আমি জানো সকলোৱে আৰু লক্ষী পূজা হৈছে লক্ষ্মী দেৱী কাৰণ টকা পইচা ধন সম্পত্তি আমাক সকলোকে প্ৰয়োজন সেই হিচাপে আমি লক্ষী পূজাও পালন কৰোঁ লক্ষী পূজাতো আমি লক্ষী পূৰ্ণিমাৰ দিনা আমাৰ পালন কৰা হয় লক্ষী পূজা আৰু সৰ সৰস্বতী পূজা আৰু লক্ষী পূজা পতাৰ উপৰিও আমি জন্মষ্টামী পাতোঁ কাৰণ শ্ৰীকৃষ্ণ আমাৰ শ্ৰেষ্ঠ ভগৱান বুলি আমি ভাবোঁ আৰু আমি জন্মাষ্টমীও পালন কৰোঁ জন্মাষ্টমী পালন কৰা হয় ভাদ মাহত আৰু জন্মাষ্টমী আমি নামঘৰতেই পালন কৰোঁ আৰু শিৱ পূজাও আমাৰ পালন কৰা হয় কাৰণ আমাৰ অসমীয়া সমাজ বা ভাৰতবৰ্ষত

জন বহুতো মানুহে শিৱক নিজৰ ভগৱান হিচাপে ভাবে আৰু আমি শিৱ পূজাও পালন কৰোঁ আৰু তাৰ লগতে সংগতি ৰাখি আমি যেনে আমাৰ ৰাভা দিৱস পালন কৰা হয় কাৰণ বিষ্ণু প্ৰসাদে আমাৰ কাৰণে বহুতো গীত পৰিৱেশন কৰি থৈ গৈছে তেওঁৰ ওপজা দিনত আমি ৰাভা দিৱসো পালন কৰোঁ তেনেকৈ আমাৰ সংস্কৃতিক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ